পেইণ্ট কৰোঁতে সৰ্বসাধাৰণ আমি আজিৰপৰা দহ পোন্ধৰ বছৰ আগতে আমি যিবিলাক নোমৰপৰা ব্যৱহাৰ কৰে তেনেধৰণৰ ব্ৰাছ ব্যৱহাৰ কৰিছিলোঁ কিন্তু বৰ্তমান সময়ত সেইবিলাক বজাৰত উপলব্ধ নোহোৱাৰ বাবে আমি বৰ্তমান প্লাষ্টিকেৰে নিৰ্মিত যিবিলাক ব্ৰাছ সেইবিলাকেই আমি ব্যৱহাৰ কৰিবলৈ লৈছোঁ আৰু সেইবিলাক ব্যৱহাৰ ফ্লেট ব্ৰাছ ৰাউণ্ড ব্ৰাছ পইণ্ট ব্ৰাছ এনেধৰণৰ বিভিন্ন ব্ৰাছ আছে সেই ব্ৰাছবিলাকে ছবি অনুসৰে আমি সেইবিলাক আঁকিবলৈ ব্যৱহাৰ কৰোঁ যেনে আমি বহল পৃষ্ঠ থাকিলে আমি তিনি ইঞ্চি বা চাৰি ইঞ্চি ব্ৰাছেৰে প্ৰথমতে সেই বহল পৃষ্ঠখনত আমি ৰং বোলাবৰ কাৰণে আমাৰ সহজ হয় আৰু যিবিলাক সৰু সৰু চিত্ৰ বা সৰু সৰু মানে চিত্ৰ থাকে সেইবিলাকত আমি সৰু সৰু ব্ৰাছ ব্যৱহাৰ কৰোঁ আৰু যিবিলাক ধৰি লওক যেনেধৰণৰ সৰু চকু বা সৰু সৰু যিবিলাক থাকে তেনেধৰণৰ ব্যৱহাৰ কৰিবলৈ আমি পইণ্টেড ব্ৰাছ ব্যৱহাৰ কৰোঁ আৰু ব্ৰাছবিলাকৰ কোনো ব্ৰেণ্ড বা এনেকুৱা ধৰণৰ নাথাকে প্ৰকৃততে যিবিলাক চফ্ট হয় মানে কোমল হয় সেই ব্ৰাছবিলাকে আচলতে ৰং বোলোৱাত সহজ হয় সেইবাবে আমি বজাৰত যিবিলাক কোমল ব্ৰাছ থাকে সেইবিলাকেই আমি বজাৰৰপৰা আনোঁ বজাৰৰ সেই ব্ৰাছবিলাকে আমি চিত্ৰ অঁকাত ব্যৱহাৰ কৰোঁ আৰু নাইফ নাইফো ব্যৱহাৰ হয় যেনেধৰণৰ ধৰি লওক থাৰ্মকল বা এনেধৰণৰ যিবিলাক আমি কাটিং কৰিব লাগিব বা কাঠত যদি কাটিব তোৰা কটা এনেধৰণৰ কৰিবলগীয়া হয় তেতিয়াহ'লে আমাৰ নাইফ ব্যৱহাৰ হয় আৰু নাইফটো কিছুমান অলপ বহল নাইফ লাগে আৰু কিছুমান পইণ্টেড নাইফ লাগে যেনেধৰণৰ চিত্ৰ আঁকিবলৈ পইণ্টেড ব্ৰাছ বা এনেকুৱা ধৰণৰ লাগে আমাৰ মানে যিবিলাক টান বস্তুৰ ওপৰত কাটি বনাবলগীয়া হয় তেনেধৰণত আমাৰ নাইফবিলাক প্ৰথমতে আমাৰ ডাঙৰ নাইফবিলাক ব্যৱহাৰ কৰিবলগীয়া হয় আৰু পিছত সৰু সৰু নাইফেৰে তাৰ যিবিলাক সৰু সৰু অংশ সেইবিলাক উলিয়াবলগীয়া হয় ব্ৰাছ ব্ৰাছবিলাক সৰ্বসাধাৰণতে আমি যদি অইল অইল পেইণ্টিং কৰোঁ তেতিয়াহ'লে আমি যিটো আগতেতো বিভিন্ন অইল আছিলে কিন্তু বৰ্তমান যিটো অইল থাকে সেই অইলত ব্ৰাছবিলাক চফা কৰি ল'ব লাগে নহ'লে ব্যৱহাৰৰ উপযোগী হৈ নাথাকে পিছলৈ গতিকে পেইণ্ট কৰাৰ পিছত আকৌ ব্ৰাছখিনি সুন্দৰভাৱে তাক ধুবলগীয়া হয় ধুই তেতিয়াহে আমি দ্বিতীয়বাৰ যেতিয়া আকৌ ব্ৰাছ ব্যৱহাৰ কৰিম তেতিয়া আমি সেই ব্ৰাছখিনি আমি ব্যৱহাৰ কৰিবলৈ খুব সুন্দৰ হয়